মই মাছৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ আমাৰ ইয়াতে প্ৰায় মানুহে মাছ মাৰিব নাজানে আৰু ময়ো অলপ চলপ জানো কিন্তু আমাৰ ইয়াত প্ৰায় মানুহে জাল মাৰিবলৈ নেজানে ময়ো ঠিক সেনেকৈ নাজানো কিন্তু প্ৰায় পাৰোঁ মই নেটেৰে জাল মাৰোঁ মাছৰ জালেৰে জাল মাৰোঁ যেনেকৈ লাঙি এইবিলাক পাতি মই মাছ ধৰোঁ আৰু মাছ যোনে পালন কৰে সেইবিলাকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবিলাক কৰিব লাগে তেতিয়া হ'লে নিজৰ ভৱিষ্যতটো চলাবৰ কাৰণে ভাল আৰু পুখুৰী চুখুৰী এইবিলাক সকলোবোৰ কামতে মাছ ধৰাত ভাল হয় আৰু মাছৰ ওপৰত যোনবিলাক মানুহে লিখে কবিতা লিখে কিবা বিলাক লিখে তেখেতসকললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাছ এনেকুৱা এটা বস্তু যিটো মানে কি বহুত বেমাৰৰ পৰা মুক্ত হয় আৰু প্ৰায় মানুহৰ বেমাৰো হয় এইবিলাক মাছ খালে আৰু মাছ এনেকুৱা যে মাছ য'তে নাথাকক কিয় মাছ ভাল হয় তাৰপিছত এনেকুৱা আৰু মাছ সকলো কামতে ভাল আৰু মাছবোৰ যোনে নেকি প্ৰায় মানুহৰ পৰা যিমান বাকী মানুহে আনিব পাৰে টকা পইচা উপাৰ্জন কৰিব পাৰে তেখেতসকলৰ ভৱিষ্যৎ কামনা কৰিছোঁ